লিখাৰ সময়ত কোনোবা অনুসৰণ কৰা কিবা কথা বা ৰুটিন তেনেকৈ মোৰ নাই দৈনন্দিন জীৱনত যেতিয়া কিছুমান যে পৰিস্থিতিত বা কিছুমান ঘটনাই যেতিয়া মনত ক্ৰিয়া কৰে বা কিছুমান অভিজ্ঞতা যেতিয়া নতুনকৈ হয় বা আৰু বা নতুন কথা কিছুমানে যেতিয়া মোৰ মনত আলোড়নৰ সৃষ্টি কৰে তেতিয়াই এটা এটা কিছুমান ভাব বা অনুভূতি যেতিয়া মোৰ প্ৰকাশ হৈ আহিবলৈ বিচাৰে অন্তৰৰ ভিতৰৰ পৰা তেতিয়াই মই লিখিবলৈ বহোঁ আৰু মই লিখাত কিছুমান অনুশাসন ৰাখোঁ যাতে মই মই এইটো চাও যে মোৰ লিখা লিখনিসমূহৰ বাক্যসমূহ বৰ বেছি দীঘল হোৱা নাইতো বা বাক্যবোৰৰ শব্দবোৰ বৰ বেছি জটিলকৈ মই প্ৰয়োগ কৰিছো নেকি যে যাতে সাধাৰণ মানুহে বুজি নাপায় বুজি নোপোৱাকৈ মই লিখিছো নেকি সেইখিনি মই আচলতে চাওঁ আৰু ভাববস্তুবিলাক তেনেই সহজ সৰলকৈ মই ৰাখিবলৈ যত্ন কৰোঁ খুব বেছি জটিলতাৰ মাজলৈ মই যাবলৈ বেয়া পাওঁ আৰু সকলোৱে যাতে বুজি পায় একেবাৰে সহজ যাতে সকলোৰ বাবে বোধগম্য হ'ব পাৰে আৰু অলপ খুহুতীয়া এটা খুহুতীয়া কিছুমান বিষয়ৰ ওপৰত মই লিখিবলৈ পালে খুবেই ভালপাওঁ এটা খুব গভীৰ আৰু চিন্তা কৰিবলগীয়া কিছুমান বিষয়ৰ ওপৰত লেখাসমূহ দিবলৈ মই পতককৈ মই অলপ ভয় কৰোঁ বা কিছুমান মেচেজ ধৰক বা কিছুমান অলপ তৰ্ক বিতৰ্ক হোৱাজনিত কিছুমান বিষয়ৰ ওপৰত লেখাসমূহ লিখিবলৈ অলপ ভয় কৰোঁ বা সেইবিলাকৰ ওপৰত মন্তব্য দিবলৈ ইমানখিনি মই আগ্ৰহীও নহয় কাৰ সেই মোৰ লিখাৰ বিষয়বোৰ তেনেই সাধাৰণ হোৱাটো মই বিচাৰোঁ আৰু অকল তাত যাতে খুহুতীয়াই খুহুতীয়াই কিছুমান কথাই সোমাই থাকে বা ধেমালি বা হাঁহি অলপ সোমাই থাকে অলপ সময়ৰ বাবে যাতে পঢ়ুৱৈৰ মনত অকণমান হাঁহি এটা জগাব পাৰে মোৰ লেখাটোৱে মই তাৰ ওপৰতেই বেছিকৈ নির্ভৰ কৰোঁ